অঁ বাইদেউ কি কৰি আছে

অঁ আপুনি খবৰ এটা গম পাইছেনে বাৰু অঁ মই বেংকলৈ যাম বুলি ওলাইছোঁ বেংকত বোলে কৃষি লোন দিছে আপুনি গম পোৱা নাই অঁ কৃষি লোন দিছে বোলে আমাৰ মহিলাসকলে এইবোৰ বাম খেতি আৰু হয় আদা হালধি এনেকুৱা কৰিব পৰাকৈ তাতে গৈ বোলো দৰ্খাস্ত এখন দি থৈ আহোঁচোন আপুনি যাব নেকি অঁ ওলাওক তেনে বনগাঁৱলৈ বনগাঁও বনগাঁও যাব আমাৰ এই ফুলহঁতৰ গোটটোও যাব অঁ তাৰ পিছত এই দুলুহঁতৰ গোটৰো যাব

অঁ ওলাওক তেনে অঁ হয় অঁ আদা আৰু হালধি ইমানে আৰু মতা মানুহকো দিছে বাৰু পুৰুষকো দিছে পুৰুষৰ মানে লোনটো অলপ সৰহীয়া সেইটো বাম খেতি মাহ সৰিয়হ এনেকুৱা আমাৰ আকৌ এই বাৰীতে যিবোৰ কৰিব পাৰি তেনেকুৱা ৰ'দ উলিয়াই সিঁচে বাৰু বতৰৰ বাবেও কৰিব পাৰি বা ব্যক্তিগতকেও কৰিব পাৰি তাকে দৰ্খাস্ত এখন দি থৈ আহোঁ অঁ আমি যোৱাবাৰ দিছিলোঁ মই যোৱাবাৰ নাপালোঁ নহয় তাকে বোলো এইবাৰো দি দি চাওঁচোন কি হয় আগতেও দিয়া আছিলে অঁ দি থোৱাত আপত্তি নাই হ'লেতো আমি বাৰীতে হ'লেও কিবা এটা কৰিব পাৰিম এনেই থকাকণ সময়ত ন

অঁ হৈ যায় ঘৰৰে খাব পাৰোঁ আমি ভেজাল খোৱাতকৈ এতিয়াটো আদাৰো বহুত দাম অঁ কিনি খোৱাতকৈ বাৰীৰে দুজোপা উঘালি আনি খালে এইটো মানে ভাল হ'ব আৰু এনেকৈ অঁ নিজৰ বাৰীৰে পাচলিকেইটা খোৱাও বহুত ভাগ্য লাগিব

অঁ তেওঁলোকো ওলাইছে বাৰু যাব

অঁ পাৰে যদি দৰ্খাস্তখন লিখি ল'ব ঘৰতে হ'ব বাৰু লিখি দিম মই নালাগে মই লিখি ল'ম বাৰু আমাৰ দুটামান গোটে বোলে পালে গাঁৱৰ পাইছে পাইছে পাইছে বুলি গ'ম পাইছোঁ আৰু কিমান পাইছে সেইটো নাজানো অঁ আমিও দি চাওঁ পালে ভালে হয় এই অঁ এনেকৈও কৰা হ'ব বা এই অঁ অঁ গোটৰ সদস্যখিনিয়ে ভাগ কৰি কৰিব পাৰে বা একেলগে গোট খাইয়ো কৰিব পাৰোঁ তেনেকুৱাও সৰহকৈ লাগে হয় হয় লাগিব মাটিটো মেইন আৰু মাটি হ'লেহে খেতি তাকে অঁ তাকে দেৰি কৰি নাথাকোঁ আমি মানে গৈ আহোঁ দৰ্খাস্তখন দি থৈ আহোঁ আৰু কি হয় হ'ব দিয়ক